হেল্ল' হেল্ল' অঁ কওক আলুৰ দাম ত্ৰিছ টকা কম কমনো কি কৰিম হ'ব পাৰে অঁ তেতিয়াহ'লে বিশ টকা কৈছোঁ মই ভেন্দিৰ দাম এককেজি ত্ৰিছ টকা বেঙেনা বিশ টকা জিকা ত্ৰিছ টকা

অঁ বেঙেনা বেঙেনা বিশ টকা দেই অঁ অঁ হ'ব হ'ব ঠিক আছে